ডেংগু জ্বৰ আৰু মেলেৰিয়াৰ দৰে মহৰ পৰা পোৱা অসুখৰ পৰা ৰক্ষা পাবলৈ আমি বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত ল'ব পাৰোঁ আমাৰ ঘৰৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগিব হাবি জংঘল কাটি চাফ চিকুণকৈ ৰাখিব লাগিব যাতে মহ নহয় ভঙা বাচন বৰ্তনত বা খালী বাচন বৰ্তনত পানী ৰাখিব নহ'ব তাৰ পা যাতে মহ নহয় পানী জমা হ'ব দিব নালাগিব নল নৰ্দমাৰ কাষত লেতেৰা পঁচা বস্তু পৰি থাকিবলৈ দিব নহ'ব তাৰ পৰা মহ উৎপন্ন নোহোৱাকৈ শৰীৰত মহে নাকামুৰিব কামুৰিব নোৱাৰাকৈ হাত সাৰিবলৈ হাত ভৰি ঢাকি থোৱাকৈ ঢাকি ৰাখিব লাগিব ঢাকি ৰখাৰ বাবে আমি দীঘল হাতৰ কাপোৰ হাত ভৰি ঢাকি ভৰিত দীঘল তেনেকুৱা প্ৰতিৰোধ কৰি ৰাখিব লাগিব তাৰপিছত শৰীৰত যাতে মহে কামুৰিব নোৱাৰে তাৰ বাবে আমি ৰাতি শোওঁতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগিব বজাৰত পোৱা বিভিন্ন ধৰণৰ আজিকালি কীটাণুনাশক মহনাশক ব্যৱহাৰ কৰিব লাগিব কৰিব পাৰোঁ যাতে মহে আমাক কামুৰিব নোৱাৰে ধূপ ধূনা দিব লাগিব গধূলি ঘৰৰ চৌপাশত জাগ আদিৰ ব্যৱস্থা কৰিব লাগিব ধূপ ধূনা জ্বলাব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্নকৈ ঝাৰু মাৰি চাফ চিকুণ কৰি ৰাখিব লাগিব